অহ' আপোনালোকে নাজানে নেকি অঁ অঁ আপুনি বৰ্নি চাউল বুলি যে কয় সেইটো চাউল কিনি আনিব তাৰ পিছত আগদিনা ৰাতিখন জিকাই থ'ব তাৰপিছত পিছদিনা ৰাতিপুৱা সেইখিনি উঠা উঠাব আৰু পানীৰ পৰা তাৰ পিছত এই মিক্সি যে আছে মিক্সিত গুৰা কৰিব আমাৰ এইফা এইপিনে আকৌ ঢেঁকী যে আছে সেই ঢেঁকীতেই আমি গুৰা কৰোঁ তাৰপিছত আপোনালোকে মিক্সিতে গুৰা কৰিব তাত আকৌ ঢেঁকী ক'ত পাব ন তাৰ পিছত সেই মিক্সিত গুৰা কৰাৰ পিছত সেইখিনি ধুনীয়াকৈ অকণমান টান টানকৈ এটা বাচনত সেনেকৈ লৈ লৈ ল'ব তাৰ পিছত এই নাৰিকল যে আছে নাৰিকল ধুনীয়াকৈ ৰুকি ল'ব তাৰ পিছত নাৰিকল ভাজিব ভাজোঁতে চেনীও দিব তাৰ পিছত অ' তিলৰ পিঠাটো যদি আপুনি তিল দিয়ে আচ্ছা আচ্ছা এই নাৰিকলটো ভাজি ল'ব তাৰপাছত ভাজি লোৱাৰ পিছত এইটো সেইযে চৰু বুলি যে কয় তাৱাহান অঁ এই সেই আছেনে অঁ হয় তাত সেইখন গৰম হ'ব দি তাত ধুনীয়াকৈ মানে এই অকণমান অকণমান লৈ কিনে মানে গুৰিটো আৰু পিঠা গুৰিটো অকণমান অকণমান লৈ এইযে ভাজিছিল সেই ভাজাখিনি অকণমান অকণমান দি দিব নাৰিকল তাৰ পিছত এনেকৈ মানে অকণমান ঘূৰাই দিব তাৰ পিছত আৰু তিলটো তিল পিঠা কৰিব লাগিলে একেই সেই গুৰিটো তেনেকুৱা কৰিলে তাৰ পিছত আপুনি সেই তিলখিনি ধুনীয়াকৈ মানে ভাজি ল'ব লাগিব তাৰ পিছত মিঠৈৰে ভাজি লৈ কিনে এইটো একে প্ৰচেছ গুৰ মিঠৈ অঁ আৰু আৰু লাৰু বান্ধিব জানেনে অঁ আপুনি সেই কৰিব এইটো নাৰিকলটো ৰুকি ল'ব তাৰ পিছত ৰুকি লোৱাৰ পিছত চেনী আনিব নাৰিকলৰ যদি লাৰু বান্ধে চেনী লাগিব অকণমান কৰ্পুৰ যদি দিয়ে গোন্ধটো ভাল ওলাব তাৰপিছত যদি গাখীৰ দিয়ে অকণমান তেতিয়া অলপ বেছি বগাহেন হ'ব তাৰ পিছত আপুনি ফাৰ্ষ্ট মানে এটা ভাল চিকচিকীয়া খৰাহি এটা বহাই ল'ব তাৰ পিছত তাত মানে এই নাৰিকলখিনি যে ৰুকি ল'ব সেইখিনি দি ভালকৈ লৰাই থাকিব তাৰপিছত বহুত সময় লৰাই থকাৰ পিছত চেনী দিব একদম শেষত আৰু মাজতে আৰু সেই দিব এই ইলাচীও দিব পাৰি সেইটো আপুনি নাৰিকলৰ জোখাৰে দিব আৰু নাৰিকল যিম যিমান দিয়ে আৰু সেইমতে দিব আৰু তাৰ পিছত সেই মাজতে নাওমান গাখীৰো দিব পাৰিব তেতিয়া বগা হয় আৰু তাৰপিছত সেনেকৈ চাব আৰু মানে এনেকৈ অকণমান হাতত আনি পেলাই চাব অনাৰ পিছত মানে টান হয়নে নহয় সেইটো লাৰু লাৰু টাইপ হয়নে নহয় সেইটো তাৰ পিছত যদি হয় তেতিয়া নমাই এনেকৈ লাৰু বান্ধিব আৰু হয় আপুনি অঁ অঁ সিমান মানেই লাগিব

লৰাই থাকিব আৰু চেনীখিনি মিক্স হ'ব লাগিবতো মিক্স হ'ব লাগিব অঁ অকণমান গাখীৰ দি দিব তেতিয়া মানে অলপ বগা হয় চিকচিকীয়া হ'ব লাৰুটো অলপমান কৰ্পুৰ দিব আৰু ইলাচীও দিব পাৰে অকণমান গুৰি কৰি পেলাই গোন্ধোৱাৰ কাৰণে হয় হয় তিলৰ লাৰুটো প্ৰথমতে তিলখিনি আপুনি বজাৰৰ পৰা অনাৰ পাছত ধুই ল'ব মানে ধূলি চুলি বা এনেকৈ মাটি চাটি কিবা লাগি থাকিব পাৰেতো তাৰপিছত ধুই ৰ'দত ভালকৈ শুকুৱাই ল'ব তাৰ পিছত শুকুৱাই লোৱাৰ পিছত সেই তিলখিনি এটা খৰাহীত লৈ খৰাহীটোত মানে ভাজি থাকিব তাৰ পিছত অলপমান দেৰিকৈ গুৰ মিঠৈ যদি আছে গুৰ মিঠৈ মানে বেলেগ এটা খৰাহীত অলপমান ৰুকি লৈ পিনে সেইখিনিও মানে পনীয়া কৰি ল'ব লাগিব তাৰ পিছত আপুনিতো এই তিলটো খৰাহীটোত ভাজিয়ে থাকিল তাৰ পিছত সেই যে গুৰ মিঠৈখিনি যে আছে সেইখিনি ইয়াৰ ওপৰত ঢালি দিব সেনেকৈ কৰিলে পটাপট মানে আপুনি লাৰুটো বনাব লাগিব নহ'লেবা এনেকৈও পাৰে যে মানে ধৰকচোন তিলখিনিৰ ওপ মানে অলপ অলপকৈ গুৰ মিঠৈখিনি লৈ পেলায়ো এনেকৈ পাৰে আৰু

আপোনালৈও থাকিল বিহুৰ শুভেচ্ছা